মোৰ নিজাকৈ নিজৰ কাৰণে এনেকুৱা একো ব্যৱসায় কৰিবলৈ মন নাই নিজাভাৱে মোৰ এমব্ৰয়ডাৰী হওঁক আৰু নিটিং এই দুটা মানে কৰিকেনে কাপোৰ বনাই কেনে মানে শিকিব মন আছে কাৰণ মোৰ এইটো বিদ্যাটো নাই এই বস্তুটোৰ জ্ঞানটো নাই এইটো জ্ঞানটো ল'ব প্ৰথম মন আছে তাৰপিছত কিবা এটা বনাই চিলাই পিন্ধিবলৈ বৰ মন আৰু ছেকেণ্ড হ'ল যে মোৰ আমাৰ অসমৰ শালখন শালত বোৱা কাপোৰখিনি অল অভাৰ ইণ্ডিয়া হওক ৱৰ্ল্ডত হওক বৰ পপুলাৰ হয় সেইটো চবে জানে আমাৰ মূগা ছিল্ক হওক টছ হওক চব কাপোৰবোৰ আমাৰ শালতে ন চ' মানে শালখন শালখন ব্যৱহাৰ কৰাটো মানে সেই বিদ্যাটো মোক লাগে কাৰণ সেই বিদ্যাটো পালে মই নিজে এখন শালত বৈ কাপোৰ ওলাব পাৰিম পিন্ধিব পাৰিব ত' মানে মোৰ শিকিবলৈ বৰ মন শালত মূগা হওক পাটৰ হওক বৈ কেনে পিন্ধিবলৈ মানে শালখন শিকিলেহে মই শালৰ বিদ্যা থাকিলেহে মই সেইখিনি কৰিব পাৰিম তাতে সেই শালৰ বিদ্যাটো ল'ব মন আছে যাতে মই নিজে মূগা হওক পাটৰ হওক কাপোৰ এযোৰ বৈকেনে পিন্ধিব পাৰোঁ